মোৰ এটা ন'কিয়া মোবাইল আছিল মোবাইলটো মই ইমানে অসুবিধা পাইছোঁ মোবাইলটো খুব হেং মাৰে আৰু ডাটাটো অন কৰিলেও কেতিয়াবা ডাটাটো অফ হৈ যায় আৰু বেলেগৰ পৰা হটস্পট ল'ব খুজিলেও হেণ্ডছেটটোৱে কাম নিদিয়ে সেইকাৰণে তাৰমানে মই এই নকিয়া মোবাইলটো পচন্দ কৰা নাই আনহাতে মই এটা এভাৰেডি টৰ্চ ব্যৱহাৰ কৰিছিলোঁ আনিছিলোঁ কিন্তু ৰাতি মাছ চাছ চাব গ'লে পথাৰত সেই টৰ্চটোৱে কাম নিদিয়ে আৰু পোহৰ কমকৈ দিয়ে সেই বিষয়ে মই এভাৰেডি টৰ্চৰ যিটো টোল ফ্ৰি নাম্বাৰ আছে তাত মই অভিযোগো দিছোঁ কিন্তু তাতে অভিযোগটো মোৰ গ্ৰাহ্য কৰা নাই এতিয়া মই তাৰমানে সেই কনজুমাৰ এফেয়াৰ্চত মই এটা কমপ্লেইন দিবলৈ সাজু হৈছোঁ